মই কেইদিনমানৰ আগতে এটা মোবাইল ফোন কিনি আনিছিলোঁ মোবাইল ফোনটো কেইদিনমান ব্য়ৱহাৰ কৰা পিছত মই উপলব্ধি কৰিলোঁ অলপ দেৰি ব্য়ৱহাৰ কৰা পিছত মোবাইল ফোনটো গৰম হৈ পৰে আৰু মোবাইল ফোনটোত যি ধৰণে উল্লেখ কৰিছিলে যে ফিফটিন মেগা পিক্সেল কেমেৰা দিব বুলি তেনে ধৰণে ফিফটিন মেগা পিক্সেল কেমেৰাৰ যিটো কোৱালিটি সেই কোৱালিটিটো যোগ্য নহয় আৰু লগতে সোনকালে চাৰ্জ নোহোৱা কাৰণে যথেষ্ট অসুবিধা হয় আৰু নিজৰ তথ্যসমূহ সুৰক্ষাৰ ক্ষেত্ৰত এই এনড্ৰইদ ফোনটোৱে ইমান সুৰক্ষিত নহয় সুবিধাজনক নহয় মই যথেষ্ট ব্যৱহাৰ কৰি অসুবিধাৰ সন্মুখীন হৈছোঁ